দুহেজাৰ বিছ চনতে মই যেতিয়া বি এডৰ প্ৰশিক্ষণ লৈ আছিলোঁ অনিতা বৰুৱা কলেজত তেতিয়া তাতে এটা অৰিয়েন্টেচন প্ৰগ্ৰেম হৈছিলে আচলতে আমাৰ প্ৰতিবছৰে সেই প্ৰগ্ৰেমটো হয় তেতিয়া মই সেই প্ৰগ্ৰেমটোতে ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ তাতে মই পনীৰ বাটাৰ মচলা বনালোঁ আৰু পনীৰ বাটাৰ মচলাখিনি বনাওঁতে মই পনীৰৰ কাৰণে যিখিনি বস্তু লাগে যিখিনি সামগ্ৰীৰ দৰকাৰ হয় সেইখিনি মই যোগাৰ কৰি লৈছিলোঁ প্ৰায় এশ গ্ৰামমান পনীৰ ললোঁ তাৰপিছত ধুনীয়াকৈ সেইখিনি পানীত ডুবাই থলোঁ তাৰপিছত যিখিনি আমাৰ ড্ৰাই ফ্ৰটছ লাগে সেইখিনি কাজু কিচমিচ এইবিলাক ধুনীয়াকৈ কেৰাহিত অলপ গৰম কৰি পেষ্ট বনাই ললোঁ তাৰপিছত ঠিক তেনেকৈ আকৌ বিলাহী আৰু পিঁয়াজ অলপ পেষ্ট বনাই লৈ ধুনীয়াকৈ ৰেডি কৰি ললোঁ বস্তুখিনি যোগাৰ কৰি ললোঁ তাৰপিছত ধুনীয়াকৈ কেৰাহীখনত শুকান জলকীয়া আৰু শুকান জলকীয়া দি পিনে জিৰা গো গুৰি দি এনেকৈ ধুনীয়াকৈ ফোৰণ দি ললোঁ আৰু সাধাৰণভাৱে আমি যেনেকৈ খাদ্য বনাবৰ কাৰণে প্ৰস্তুত হওঁ তেনেকৈ চব বস্তু যোগাৰ কৰি ধুনীয়াকৈ পনীৰ বাটাৰ মচলাখন বনালোঁ আৰু শেষত ধুনীয়াকৈ মানে বাটাৰ মচলা হোৱাৰ পিছত বাটাৰ দি অলপ ধুনীয়াকৈ সজাই দিলোঁ কিন্তু তাতকৈ বেছি মানে মই অভিজ্ঞতাটো শ্বেয়াৰ কৰাৰ কাৰণটো এইটোৱে যে মানে তাতে যিসকল ব্যক্তি আহিছিলে আচলতে আমাৰ কলেজখন আছিলে নেৰিমৰ আন্দাৰত নেৰিম ইন্সটিটিউটৰ আন্দাৰত তাৰপৰা যিসকল ব্যক্তি আহিছিলে তেওঁলাকে আমাৰ প্ৰগ্ৰেমটো চাইছিলে আৰু যিবোৰ আমি ৰন্ধন প্ৰণালীৰ আমি যিবোৰ সামগ্ৰী আমি বনাইছিলোঁ যিবোৰ বস্তু বনাইছিলোঁ সেইবিলাক তেওঁলোকে পৰিৱেশন কৰিছিলে খাই চাইছিলে আৰু মোৰ ডিচটো যেতিয়া তেওঁলোকে খালে পনীৰ বাটাৰ মচলা যেতিয়া তেওঁলোকে খাইছিলে তেওঁলোকে খুব ধুনীয়া কমেন্ট দিলে তেওঁলোকে খুব টেষ্টি আৰু খুব সোৱাদ হোৱা বুলি ক'লে সেইকাৰণে মই অভিজ্ঞতাটো শ্বেয়াৰ কৰিলোঁ